অঁ তেনেকুৱাতো বাতৰি মই চাই থাকোঁ বাৰু বাতৰি এনেকে দিয়ে থাকে যেনেকে ধৰক তেনেকে আপুনি যে ক'লে ৰেকৰ্ডাৰ এই কেইদিনমান আগতে বিহু যে নাচে মই আমাৰ যে প্ৰধানমন্ত্ৰী আহিছিল যে প্ৰধানমন্ত্ৰী আহোঁতে যে মানে বিহুৰ যিটো মানে ৰেকৰ্ড কি ৰেকৰ্ড বুলি কয় বাৰু এইটো সেই যে ৰেকৰ্ড এটা হ'ল তেনেকুৱা শিৰোনামাবোৰ অঁ লাচিত বৰফুকনৰ চাৰিশ মানে বাৰ্দডে মানে জন্ম জয়ন্তীটো পালন কৰা হ'ল তেনেকুৱা দিল্লীত মানে ভাল যিটো প্ৰমচন দেখাইছিল যে দিল্লী মেট্ৰ'তো তেওঁৰ মানে সেইবোৰ লিখি দিয়া হৈছিলে যেনেকে কৰিছিল মানে তেনেকে ত' ভাল লাগিছিল অঁ আৰু মানে প্ৰধানমন্ত্ৰী আহি যিটো আমাৰ এইমছ যে বনাইছে যেনেকে এইমছ যিবোৰ যিটো হেৰি কৰিলে কালিও এটা খুব এটা দুখলগা বাতৰি দেখিলো মাৰ্ঘেৰিটাৰ ছোৱালী সৰু ছোৱালী এজনীক কেনেকে হত্যা কৰিলে এজনৰ এজনে তাৰপিছত সেই মানুহজনক যে আকৌ পুলিচে এনকাউন্টাৰ কৰিলে খুব ভাল মানে এনেকুৱা মানুহবোৰক কি এনকাউন্টাৰে কৰি দিব লাগে মানে এইবোৰ মানুহ সমাজত জীয়াই থকাৰ যোগ্যই নহয় মানুহ বুলি আচলতে ইহঁতক কোৱাৰ যোগ্য নহয় তথাপিও একদম জঘন্য কিছুমান কাণ্ড অসমতো যে আমাৰ অসমতো যে এইবোৰ হয় মানে বিশ্বাসে নহয় ইমান সৰু ছোৱালী কণমানি ছোৱালী এজনী তেনেকুৱা কথা আৰু বাতৰিটো আপোনাৰ দিয়ে থাকে আপোনাক ইলেকচনক লৈ আমাৰ মুখ্যমন্ত্রীয়েও খুব বাতৰিত ওলাইয়ে থাকে বাৰু এতিয়া যিহেতু আপোনাৰ বাতৰি চেনেলবোৰো বহুত বিভিন্ন চেনেল ন ত' বিভিন্ন চেনেলত আকৌ বিভিন্ন বাতৰিবোৰ দি থাকে এইকেইদিন আকৌ বিহু চলি আছে বিহু ফাংচনবোৰো নিউজ চেনেলবোৰত দেখুৱাই আছে আপোনাৰ তেনেকে নিউজ হৈয়ে থাকে বাৰু ভাল ভাল নিউজবোৰ ভাল ক'ত আৰু চব বেছিভাগতো নিউজ এনেকুৱা বেয়াই বাৰু আমাৰ ইলেকচনৰ অলপ চাই তেনেকে ভাল পাওঁ মানে এইবোৰ আপোনাৰ কি আছিলে কিবা অঁ কৰ্ণাটকাত যে ইলেকচন হ'ব যে আমাৰ যে হিমন্ত বিশ্ব শৰ্মাও যে গৈছে ইয়াতে অঁ মানে সেই কৰি আছে যে নিৰ্বাচনী প্ৰচাৰ চলাই আছে হিমন্ত বিশ্ব শৰ্মা কিন্তু এটা ক'বই লাগিব মানে নাম কৰিছে তেওঁ যেনেকেই হওক মানে গোটেই ভাৰতবৰ্ষত নাম কৰিলে তেওঁ অসমত ভাল কাম কৰিছে সেইকাৰণে নাম হৈছে আৰু আমাক আমাকতো ভালেই লাগে কাৰণ এতিয়াতো আমাৰ অসমৰ দৰে সৰু ৰাজ্যখনৰ পৰা তেওঁক নিৰ্বাচনী প্ৰচাৰৰ বাবে আপোনাৰ কৰ্ণাটকাত মাতিছে এইটো এটা খুব মানে খুব ভাল লাগে আৰু ভাল তেওঁ কাম কৰি যাওক অসমতো বাৰু ইমান কাম কৰি আছে বাৰু এতিয়া আপুনি চাব এতিয়া গুৱাহাটীৰ তেওঁ নক্সাই সলাই দিছে মানে ৰাস্তা ঘাট নতুন নতুন ফ্লাই অভাৰ ব্ৰীজ বনাই আছে হাইৱে বহল কৰিলে এইফালে ব্ৰহ্মপুত্ৰৰ ওপৰেদিও এখন উত্তৰ গুৱাহাটী মানে ফেঞ্চিৰ ফালে সংযোগ কৰা এখন ব্ৰীজ বনাই আছে কাম বহুতো কৰিছে সেইবোৰ যেতিয়া বাতৰিৰ শিৰোনামাত দেখো ভালো লাগে বাৰু তেনেকে সেইটোৱেই এইখিনি ভাল লাগে আৰু